হেল্ল' অঁ এই ক'ত লাগিছেনো এইটো অঁ অঁ তোমাৰ গাড়ী আছে নহয় এই কালি এখন মোক গাড়ী লাগিছিলহে ভাল চাই লাগিব কিন্তু ডাঙৰ চাই অঁ এই বিল্বেশ্বৰ মন্দিৰত যাম ৰ'বা আমি কিন্তু চাৰিজন যাওঁ সৰু হ'লে নহয় এল্টো চেল্টো নিদিবা কিন্তু ডাঙৰ দিবা ভাল গাড়ী আছে নাই অঁ এই তুমি এড্ৰেছটো লোৱাচোন ভালকৈ আৰু কিন্তু পূৰা নটাত আহিব লাগিব দেই কিন্তু ন টাতকৈ দেৰি নকৰিবা অঁ বিল্বেশ্বৰ মন্দিৰ অঁ বাৰটাত বন্ধই কৰে আমি নহ'লে যাইয়ে নাপাম গম পাইছ নে দে এড্ৰেছটো লেখা দে অঁ এই তুমি ক'ত থাকা ইনেই এইফালে দি আহিবা এ হয় তুমি এই হাঁহপুৰ হৈ আহিব নালাগে দিয়ক ৰাস্তাটো বেয়া এই গামেৰ মুৰিৰ মাজেদি আহিবা হৈ দি আহি পেলাই ষ্টেচনৰ কাষতে কৈঠালকুছি ষ্টেচনৰ কাষতে জানা নহয় তুমি নলবাৰীৰ কৈঠালকুছি ষ্টেচনটো অঁ তাৰে কাষতে অঁ তুমি আহি পেলাই এটা ফোন কৰিবা মোৰ এইটোৱেই নাম্বাৰ গাড়ী কিন্তু চাফা দিবা দেই কিন্তু আৰু ডাঙৰ গাড়ী দিবা আমি কিন্তু চাৰিজন যাম আৰু পাঁচজনো হ'ব পাৰে গম পাইছনে আমি কিন্তু সোনকালে যায় পাব লাগিব